হেল্ল' হেল্ল' অঁ কোৱাচোন অঁ অঁ তুমি তেনেকৈ হেৰি কৰিবা মচলাযুক্ত একো নাখাবা হেৰি কৰিবা এই ভাত ভাততে আলু দি পেলাই আদা অকণমানৰ হেতি তেনেকৈ তুমি ভাতকেইটা খাবা পাৰিলে এই গেলোৱা নেমু অকণমান তেনেকৈয়ে খাই তোমাৰ ভাল হ'ব অলপ বইল খোৱা দেই অঁ হ'ব দিয়া